হেল্ল' কাষ্টমাৰ কেয়াৰ হয়নে মই আপোনাক জনাব বিচাৰিছোঁ যে মই আজিৰ এটা মোৰ জিঅ' নাম্বাৰ ন পাঁচ তিনি শূন্য দুই চাৰি পাঁচ পাঁচ এক শূন্যত এটা ৰিচাৰ্জ কৰিছিলোঁ যিটো মোৰ ফোনত নোসোমাই ভুলবশতঃ বেলেগ এটা ফোনত সোমালে আপোনাক অনুগ্রহ কৰিছোঁ মোৰ ৰিচাৰ্জটো বাতিল কৰক আৰু মোক সেই আই ডিটোৰ তথ্য দিয়ক যিটোত ৰিচাৰ্জটো গৈছে আৰু মোক মোৰ পইচাটো ঘূৰাই দিয়ক ধন্যবাদ